অঁ পেন কাৰ্ড কাৰ্য্য়ালয় হয়নে অঁ এই মই মানে বেলেগ এখন চহৰৰ পৰা এইখন চহৰলৈ স্থানান্তৰিত হৈ আহিছোঁ অঁ মোৰ পেন কাৰ্ডটো আৱাসিক ঠিকনা আ আপডেট কৰিব লাগিছিলে আপোনালোকে মোক সহায় কৰিবনে অঁ হয় নেকি কাইলৈ যাব লাগিব অঁ আৰু কি নথি পত্ৰবোৰ কি কি লাগিব বাৰু

অঁ আধাৰ কাৰ্ড নহ্ অঁ মই প্ৰয়োজনীয় নথি পত্ৰখিনি লৈ পেলাই কাইলৈকে যাম নহ্ অঁ ঠিক আছে হ'ব বাৰু অঁ